অঁ মই এইখিনি আৰু কৈছোঁ মই ঘৰত থাকি হাঁহ কুকুৰা পুহিছোঁ হাঁহ কুকুৰা ব্যৱসায় কৰি থাকোঁ হাঁহৰ কুকুৰাকেইটাক লালন পালন কৰি যি সময়ত হাঁহক খোৱাব লাগে কুকুৰাকেইটাক খোৱাব লাগে দানা দিব লাগে চাফ চিকুণ কৰিব লাগে সেইখিনি কাম মই কৰি থাকোঁ মাজে সময়ে মই এই মোৰ ঘৰত যিকেইটা ল'ৰা ছোৱালী আছে সেইকেইটাইয়ো সহায় সমূলি কৰে এই দানা দিবলৈ ওচৰলৈ আনি দিয়ে আৰু গঁৰালে চৰালে চাফ চিকুণ কৰোঁ মই এইবিলাকতে মই ব্যস্ত হৈ আছো সেইখিনিৰ কাৰণে আৰু মই সদায় ব্যস্ত হাঁহ কুকুৰাখিনি লৈ আৰু জীৱিকা উপাৰ্জন কৰি আছো এইখিনিৰ কাৰণে আৰু মই এই চব সকলো কাম কৰিবলগীয়া হৈছে এইখিনি কামতে মই ব্যস্ত হৈ আছো এইখিনি সময়ত মই কৰি কৰি এই জীৱনটো কটাইছোঁ যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি আছো হাঁহ কুকুৰা পুহিছোঁ হাঁহক দানা দিব লাগে কৰিব লাগে এইখিনি কাম মই কৰি আছো এইখিনি কাম কৰি মই ভালপাওঁ আমাৰ এইখিনিয়ে আমাৰ কৰ্তব্য আমি কৰি থকা আমি কৰি থকা কাম হাঁহ কুকুৰাকেইটাক কৰা আৰু ঘৰৰ বাকীখিনি কাম আছেই সেইখিনিও কৰোঁ আৰু হাঁহ কুকুৰাক লালন পালন কৰিবলগীয়া দানা দিয়া দিনৰ দিনটো ৰাতিপুৱাৰপৰা গধূলিলৈ সেইখিনি কামেই কৰি আছো হাঁহক কুকুৰা দানা দিয়া কামখিনিকে কৰি থাকিবলগীয়া হয় আৰু গধূলি সোমোৱাব লাগে ৰাতিপুৱা দানা দিব লাগে খোৱাব লাগে টাইমত সেইখিনি দি থাকোঁ সেইখিনি কাম কৰি কৰি মই আৰু সেইখিনি গধূলি হ'ব শেষ হয় সেইখিনি কামত ব্যস্ত হৈয়ে থাকিবলগীয়াই হয় সেইখিনি কামেই কৰি আছো মই এইখিনি কাম কৰি কৰি আৰু জীৱন কৰি কৰি শেষ হ'বলগীয়া হৈছে আৰু এইখিনি কাম কৰিলে পিনে মোৰ গধূলিৰপৰা ৰাতিপুৱালৈকে কামকে কৰি থাকিবলগীয়া হয় আৰু হাঁহ কুকুৰাক লালন পালন কৰাটোৱে কাম কৰা হৈছে এইখিনি যোগাযোগ হ'বলৈ চাফ চিকুণ কৰিবলৈ আৰু এইখিনি জীৱিকা উপাৰ্জন কৰিবলৈও যিখিনি পাওঁ পা পইচা ওলায় সেইখিনিয়ে মই এইয়া আৰু লালন পালন কৰি সেইখিনি সেইকেইটাই আৰু মই গোটেই ঘৰৰ যিখিনি মোৰ দৰকাৰী সেইখিনি মই কৰিবলগীয়া হৈ বা কটাই আছো আৰু সেইখিনি কামেই কৰি থাকোঁ আৰু কৰিবলগীয়া আৰু কাম নই নহয় ব্যস্ত হৈ থাকিব নোৱাৰোঁ হাঁহ কুকুৰাতে ব্যস্ত হৈ থাকিব লাগে সেইখিনি সেইখিনি কামেই কৰি কৰি আৰু গধূলি ৰাতিপুৱাৰপৰা গধূলিলৈকে চকু দিব লাগে সেইখিনি কামেই কৰিব লাগে হাঁহকেইটা যি সময়ত খোৱাব লাগে সেই সময়ত খোৱাওঁ কুকুৰাকেইটাকো দিওঁ সেইকেইটাই কণী পাৰে কুকুৰাই হাঁহে কণী পাৰে সেইকেইটা চকু দিব লাগে ঘৰৰ ভিতৰত সোমাই কেনেকৈ দানা দিব লাগে কেনেকৈ চাফ চিকুণ কৰিব লাগে হাঁহকেইটাক কি খোৱাব লাগে কুকুৰাক কি দিব লাগে সেইকেইটা ব্যস্ত হৈ থাকিব লাগে যেনি তেনি যাব চকু দিব লাগে গঁৰালৰ ভিতৰত সোমাই থাকিব লাগে চাফ চিকুণ কৰিব লাগে দানা দিব লাগে সেইখিনি কাম কৰি কৰি আৰু ৰাতিপুৱাৰপৰা গধূলিলৈকে ব্যস্ত হৈয়ে থাকিব লাগে মোৰ জীৱনৰ কৰ্তব্য হাঁহ ছাগলী সেইখিনিয়ে ঘৰ ঘৰত থকা মাজে সময়ে এই আৰু আমনি পালে এই ঘৰৰ ল'ৰা ছোৱালীকেইটাই যোগান দিয়ে মোৰ লগত সহায় সমূলি কৰি দিয়ে সেইখিনি কাম কৰি কৰি মই জীৱনটো ব্যস্ত হৈ থাকিবলগীয়া হৈছে মোৰ আৰু এইবিলাকেই কৰ্তব্য আৰু ব্যৱসায় পাতিটো আন নাই হাঁহ কুকুৰাকেইটাই কৰি থাকি থাকিবলগীয়া হৈছে আৰু সেইখিনিয়ে কৰ্তব্য কাম কৰি আছো সেইখিনি কৰি কৰি আৰু মই মোৰ জীৱিকাটো উপাৰ্জনৰ জীৱিকা ইমানেই বাকী আৰু নাই সেইখিনিকলৈয়ে ব্যস্ত হৈ থাকিবলগীয়া হৈছে সেইখিনি কাম যে কৰিব লাগে মই সদায় ব্যস্ত হৈ হাঁহ কুকুৰাৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে সেইখিনি কাম কৰি কৰি মই জীৱনৰ দি শেষ হৈছেগে আৰু আৰু এই কৰ্তব্য কৰিয়ে আছো অতীতৰপৰা কৰি আছো আৰু কৰিবলগীয়াও হৈ আছে সেইখিনি কাম কৰি কেনে সহায় হয়